ভাৰতৰ খাদ্য় ক'ব গ'লেটো নানান ধৰণৰ আছে প্ৰত্যেকটো ৰাজ্য়ৰ প্ৰত্য়েকটো জিলাৰ ক'ব গ'লে বেলেগ বেলেগ খাদ্য় সামগ্ৰী বেলেগ বেলেগ ডিছ্বিলাক থাকে অসমৰ বিশেষকৈ মই কওঁ অসমৰ খাদ্য়বিলাক অতিকে সোৱাদ থকা আৰু খুব কম মচলা ব্য়ৱহাৰ কৰা হয় বেছিকৈ আপোনাৰ আদা নহৰু যোনটো বটা বুট পেষ্ট বুলি কওঁ সেইটোও জিৰাগুৰি ধনীয়াগুৰি নিমখ হালধি এইকেইটাই বিশেষকৈ ইউছ ব্য়ৱহাৰ কৰা হয় বাকী ইমান জ্বলা বা ইমান যোনটো আমি স্পাইচি ফুড বুলি কওঁ অসমৰ খাদ্য় সেনেকুৱা খুব কম